মোৰ আটাইতকৈ আচলতে গৌৰৱান্বিত যিটো হেৰি আছিল সাফল্য সেইটো বুলি ক'বলৈ গ'লে মোৰ মা দেউতাৰ সুখীটোৱেই মেইন আৰু মা দেউতাৰ সুখটোৱেই জীৱনৰ আটাইতকৈ ডাঙৰ এটা সাফল্য যদি মা দেউতাক সুখ দিব পাৰিছোঁ তেতিয়াহ'লে মই তেনেহ'লে সাফল্য পাইছোঁ লগতে তাৰপিছতে মোৰ ল'ৰা ছোৱালী কেইটালৈ আহোঁ ল'ৰা ছোৱালী যদি সুখ পাইছে ল'ৰা ছোৱালী কেইটাই যদি মোৰ জীৱনটো ভালদৰে মই তেওঁলোকক আগবঢ়াই নিয়াত সুখী হ'বলৈ আগবঢ়াই নিয়াত মই সফল হৈছোঁ তেতিয়াহ'লে মই জীৱনত সাফল্য লাভ কৰিম বুলি ভাবোঁ মনৰ কিছুমান আশা আছে সেই আশাবোৰ যেতিয়া পূৰণ হ'ব তেতিয়া মই আটাইতকৈ গৌৰৱান্বিত সাফল্য বুলি ভাবোঁ